হয় মই ৰান্ধি বহুত বেছি ভাল পাওঁ ৰন্ধাৰ ভিতৰত মই মাংস চব্জি বনাই বেছি ভাল পাওঁ এই ধৰক গাহৰি মাংস ব্ৰইলাৰ মাংস লোকেল মুৰ্গীৰ মাংস ছাগলীৰ মাংস সকলো ধৰণৰ মই মাংস ৰান্ধি ভাল পাওঁ ঘৰত যেতিয়া আলহী আহে প্ৰথমতে ৰান্ধিবলৈ মায়ে মায়ে মোকেই মাতে কিয়নো মই ভাল ৰান্ধো মাংস আঞ্জা বনাৰ বনোৱাৰ উপৰিও মই বিভিন্ন ধৰণৰ তৰকাৰীসমূহ বনাই ভাল পাওঁ আৰু কেতিয়াবা যদি ভাত মাংস এইবোৰ খাই আমনি লাগে তাৰ উপৰিও মই কেতিয়াবা বিৰিয়ানী পোলাও এনেধৰণৰ সাম বস্তুবোৰ বনাই খাওঁ মই নিজে খোৱাৰ লগতে মোৰ মাহঁতেও খায় ঘৰৰ সকলো লোকেই খায় আৰু মন গ'লে কেতিয়াবা যদি খাব বহুত বেছিকৈ চিঙৰা খাবলৈ মন যায় বজাৰলৈ নাযাওঁ আৰু নিজেই বনায় খাওঁ